হয় স্থানীয় ভাষাত অৰ্থাৎ আমাৰ অসমীয়া ভাষাত বাতৰি চেনেল আছে আৰু বাতৰি চেনেল বুলি ক'বলৈ গ'লে আমাৰ অসমীয়া ভাষাত আপোনাৰ টেলিভিশ্যনৰ পৰ্দাতে হওক বা আপোনাৰ নিউজ পেপাৰে হওক বাতৰি বুলি ক'লে এতিয়া টেলিভিশ্যনৰ কথাও আমি ক'ব পাৰোঁ বা আমি নিউজ পেপাৰৰ কথাও ক'ব পাৰোঁ গতিকে স্থানীয় ভাষাত অৰ্থাৎ আমাৰ অসমীয়া ভাষাত নিউজ পেপাৰো আছে বহু সংখ্যক আৰু আমাৰ হেৰি বহুত টিভি নিউজ চেনেলো আছে আৰু মানুহে মাতৃভাষাত বাতৰি চাবলৈ পছন্দ কৰে নে হিন্দী বা ইংৰাজীত যদি চাবলৈ পছন্দ কৰে বুলি কয় তেতিয়াহ'লে মই ক'ম যে আমাৰ অসমত এটা জেনেৰেশ্যন জেনেৰেশ্যন ৱাইজ ক'ব বিচাৰিম মই আমি এতিয়া আমি নৰ্মেলি আমাৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে আমি অসমীয়া ভাষাত বা মাতৃভাষাত বাতৰি চোৱাতকৈ আমি হিন্দী বা ইংৰাজী ভাষাত বাতৰি চোৱাতো বেছি পছন্দ কৰোঁ কিন্তু আমাতকৈ ডাঙৰ জেনেৰেশ্যন অৰ্থাৎ আমাৰ মা দেউতাৰ যোনটো জেনেৰেশ্যন সেই মা দেউতাসকলে ঘৰত নিশ্চিতভাৱেই তেওঁলোকে মাতৃভাষাতে বাতৰি চায় তেওঁলোকে কোনো দিনেই মই হিন্দী বা ইংৰাজীত বাতৰি চোৱা দেখা নাই তেওঁলোকে সদায় যোনকেইটা আমাৰ অসমীয়া নিউজ চেনেল আছে সেই অসমীয়া নিউজ চেনেলকেইটাই চাই অসমীয়া নিউজ চেনেলকেইটাৰ পৰাই বাতৰি চায় আৰু আমাৰ ক্ষেত্ৰত ক'ব গ'লে আমি এতিয়া কিয় হিন্দী বা ইংৰাজী ইংৰাজীত মানে চাবলৈ পছন্দ কৰোঁ সেইটো হয়তো অসমীয়া নিউজ চেনেলকেইটাত আমি কি পাওঁ কিছুমান সীমিত সীমিত সংখ্যক বাতৰি পাওঁ আৰু মানে কিছুমান অলাগতীয়াল বাতৰি পাওঁ বুলি মই ক'ব বিচাৰিছোঁ সেইটো সেইটো মোৰ ব্যক্তিগত ভিউ হয় মোৰ ব্যক্তিগত ভিউ মতে মই অসমীয়াত নিউজ চেনেল এটা চাই পেনি যিমান সময় যিমান সময়ত যিমানখিনি কথা শিকিব পাৰোঁ তাতকৈ হিন্দী আৰু ইংৰাজীত যদি নিউজ চেনেল এটা চাওঁ তাতকৈ নিশ্চয় অলপ বেছি সংখ্যক কথা শিকিব পাৰি অৰ্থাৎ মোৰ নিচিনাকৈ এক্সামৰ কাৰণে বা কোনোবা কমপিটিটিভ এক্সামৰ কাৰণে পিপ্ৰেশ্যন কৰি থকা সকলোৱে মই ভাবোঁ মাতৃভাষাতকৈ হিন্দী বা ইংৰাজীত চোৱাটোৱে বেছি পছন্দ কৰে আৰু আজিকালি ক'ব গ'লে কি হৈছে নিউজটো চোৱাতকৈ কিছুমান চৰ্ট মানে চৰ্ট ক্লীপ টাইপ মানে এতিয়া ধৰক কিছুমান নিউজ চেনেল আছে সিহঁতৰ আপোনাৰ চৰ্ট ক্লীপ বা এটা টপিকৰ ওপৰত মানে অলপমান ডিটেইলত নিউজটো কি হয় তেনেকেই যোনবিলাক আহে সেইবিলাকেই বেছি চোৱা যায়